অঁ আপুনি তেলীয়া অঁ হেৰি বাণীপুৰলৈ যাব যাব লাগিব অঁ আপুনি ভাড়াটো হেৰি বিছ টকা বিছ টকা ভাড়া ল'ব আপুনি হেৰিয় বাণীপুৰলৈকে গ'লে চল্লিছ টকা লাহোৱালৈকে হেৰি বিছ টকা আকৌ বাণীপুৰলৈকে চল্লিছ টকা হ'ব অঁ অঁ পাৰিব পাৰিব যাব অঁ আপুনি যাব পাৰিব ট্ৰেইন আকৌ হেৰি এডোখৰ বাণীপুৰলৈ গ'লে মানে

অঁ বেয়া নাপাওঁ হেৰি বা আপুনি সেইখিনি যাব

আপুনি বুজি পোৱা নাই মই কথাটো

হে অঁ অলপ ভিতৰলৈ সোমাই যাব ভিতৰলৈ সোমাই গৈ আপুনি সেইখিনি নিজে অকণমান হেৰি কৰি ল'ব অঁ অঁ লগ কৰিব নোৱাৰিব আপুনি এনেকৈয়ে হেৰি কৰি যোগাৰ কৰি কিনে গৈ থাকিব

অঁ গৈ থাকক আপুনি সুবিধা কৰি ল'ব অঁ গৈছোঁ